ভ্ৰমণৰ ক্ষেত্ৰত ভ্ৰমণ কৰোঁতে এনেকৈ কেইবাবাৰো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে পেলাই যে সেইটো বেলেগ বেলেগ ঠাইত যেতিয়া আমি ভ্ৰমণ কৰিবলৈ যাওঁ সেই ঠাইবিলাকৰ ভাষা উপভাষাবিলাক তেওঁলোকৰ নিজৰ নিজা ভাষা ব্যৱহাৰ কৰে আৰু আমাৰো যিহেতু আমি অসমীয়া মই অসমীয়া তেতিয়াহ'লে আমি সেই জেগাবোৰত ফুৰিবলৈ যাওঁতে তেওঁলোকৰ নিজা নিজা ভাষাবিলাক আমি বুজি পাবলৈ অকণমান অসুবিধাৰ সন্মুখীন হ'ল যেতিয়া মই এবাৰ গৈছিলোঁ ট্ৰেইনত গৈছিলোঁ ট্ৰেইনত যাওঁতে কি হ'ল ভ্ৰমণ কৰোঁতে কাৰ্বি আংলং গৈছিলোঁ কাৰ্বি আংলং যাওতে ট্ৰেইনত যেতিয়া মই ভ্ৰমণ কৰি আছিলোঁ ভ্ৰমণ কৰি মোৰ আশে পাশে থকা যিসকল মানুহ আছিলে তেওঁলোকো অসমীয়াভাষী নাছিলে তেওঁলোক আছিলে কেইজনমান আছিলে পাঞ্জাৱীভাষী আৰু কেইজনমান বিদেশৰ পৰা ফুৰিবলৈ আহিছিলে আমেৰিকান আছিলে তেওঁলোকে ইংলিছ জানিছিলে অসমীয়াটো ক'বই নাজানিছিলে পাঞ্জাৱ ভাষীসকলৰ লগত মই বাৰ্তালাপ কৰিছিলোঁ যিহেতু হিন্দীত তেওঁলোকে অকণমান জানিছিলে আৰু ময়ো অকণমান অকণমান হিন্দী ক'ব পাৰিছিলোঁ তেওঁলোকৰ সৈতে মই হিন্দীত বাৰ্তালাপ কৰিছিলোঁ কিন্তু ইংৰাজী ভাষা ইংৰাজ যিসকল লোক আহিছিল তেওঁলোকৰ লগত মই বাৰ্তালাপ কৰিবলৈ অকণমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু শেষত আমি মিলি মিলাই পেলানি মই সেই ইংৰাজ ইংৰাজীসকলৰ লগতো নিজৰ নিজৰ হয়তো অকণমান জাষ্ট পৰিচয় দিব পাৰিছিলোঁ আৰু তেওঁলোকেও নিজৰ পৰিচয়টো দিব পাৰিছিলে আৰু ময়ো নিজৰ পৰিচয়টো দিব পাৰিছিলোঁ আৰু তেওঁলোকো ক'ত ফুৰিব গৈছিলে আৰু ময়োনো ক'ত ফুৰিব গৈছিলোঁ সেইখিনিহে ক'ব পাৰিছিলোঁ বাকী ইমান যোগাযোগ কৰিব পৰা নাছিলোঁ ভাষাৰ ক্ষেত্ৰত তেওঁলোকে যিহেতু ইংলিছ জানিছিলে মই ইমান সেই এটা ইংলিছ ক'ব পৰা নাছিলোঁ সেয়েহে আমি বাৰ্তালাপ কৰোঁতে আমাৰ অসুবিধাৰ সন্মুখীন হৈছিলে আৰু পাঞ্জাৱীসকলৰ লগতো অকণমান অসুবিধা হৈছিলে প্ৰথমতে তেওঁলোকৰ কথাবিলাক মই বুজি পোৱা নাছিলোঁ বহুত সময় মই তেনেদৰে মোবাইল চাই এনেকৈ পাৰ কৰিছিলোঁ শেষত যেতিয়া মোৰ তেওঁলোকৰ লগত চিনাকি হ'বলে মন গৈছিলে এটা আগ্ৰহী হৈ পৰিছিল তেতিয়া মই তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছিলোঁ তেতিয়া তেওঁলোকৰ লগত মই কথা পাতিছিলোঁ তেনেদৰে আমাৰ বাৰ্তালাপ হৈছিলে আৰু তাত যেতিয়া মই কাৰ্বি আংলঙত গৈ পাইছিলোঁ তেতিয়াহ'লে তেওঁ সেই অঞ্চলবিলাকৰ কাৰ্বি আংলঙৰ একদম লোকেল যিবিলাক এৰিয়া আছে তাত মই ফুৰিব গৈছিলোঁ সেই ফুৰিবলৈ যাওঁতে তাত মানে মানুহ যিবিলাক মানুহ আছিলে সেই মানুহবিলাকে কাৰ্বি আংলঙৰ মানুহবিলাকে তেওঁলোকেও সেই উপভাষা নিজৰ নিজৰ ভাষা কৈছিলে ভাষা কৈছিলে তাৰ পৰাও অকণমান প্ৰব্লেম হৈছিলে প্ৰথম অৱস্থাত আৰু মই নগা পাহাৰ গৈছিলোঁ সেই পাহাৰ তাতো সেই নগাসকলে নগা ভাষা কৈছিলে আৰু তাতো প্ৰথম অৱস্থাত মোৰ বাৰ্তালাপ কৰিবলৈ অকণমান অসুবিধা হৈছিলে কিন্তু শেষত সকলোবোৰ আছে যেতিয়া মই তেওঁলোকক মই বুজাই কৈছিলোঁ আৰু কিছু কিছু ক্ষেত্ৰত মই হিন্দীটো ক'বলগীয়া হৈছিলে আৰু মাজত মই অসমীয়া আৰু বাংলা তেনেকুৱা ধৰণৰ ভাষাসমূহ ব্যৱহাৰ কৰি পেলাই তেওঁলোকৰ লগত মই বাৰ্তালাপ কৰিছিলোঁ এনেদৰে বহুতো ধৰণৰ ভ্ৰমণত প্ৰব্লেম হৈছিলে বিশেষ যেতিয়া লোকেল এৰিয়াবিলাকত মই ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ যাওঁতে সেই যিসকল অঞ্চলৰ মানুহ আছিল মানুহবিলাকৰ লগত অকমান বাৰ্তালাপ কৰিবলৈ বিশেষকৈ প্ৰব্লেম হৈছিলে তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষাবিলাক কৈছিলে আৰু মই অসমীয়া ভাষাত কৈছিলোঁ যিহেতু মই অসমীয়া আৰু হিন্দী ভাষাটোৰ বাহিৰে বেলেগ বাংলাত সেইটো অকণমান জানিছিলোঁ কিন্তু বেলেগ ভাষা জনা নাছিলোঁ সেয়েহে অকণমান প্ৰব্লেম হৈছিলে ঠিক তেনেদৰে ট্ৰেইনত যাওঁতে বিশেষকৈ বেছি প্ৰব্লেম হয় যিহেতু ট্ৰেইনত বহুত বহুত বেলেগ বেলেগ ঠাইৰ মানুহ থাকে সেয়েহে তাত বেছি প্ৰব্লেম হয় বাৰ্তালাপ কৰিবলৈ প্ৰায় ট্ৰেইনত ভ্ৰমণ কৰোঁতে যে বাৰ্তালাপ কৰিবলৈ প্ৰব্লেম হোৱাৰ কাৰণে এনেকৈ যোগাযোগৰ ক্ষেত্ৰত প্ৰব্লেম হৈছিলে